অঁ এই বাছখন যে টাইমত নাযায় কিয় বাৰু কাৰণ কাৰণ আ যে আমি চাকৰিয়াল মানুহ যদি টাইমত নাপায় কি হ'ব বাৰু কোৱা কোৱাচোন তুমি আৰু কিয় তাৰ উপৰিও তোমাৰ পেচেঞ্জাৰ ইমান পেচেঞ্জাৰ ইমান আনা তোমালোকে বহিবলৈ জেগা নাই কাৰণ আমি নিমনাগাঁৱৰ পৰা শিৱসাগৰলে থিয়হি যাব পাৰেনে বাৰু অঁ কাৰণ আমি ৰেগুলাৰ ৰেগুলাৰ যোৱা মানুহ বা আৰু বয়সো হৈছে

অঁ হেণ্ডিমেনক ক'লেও বোলে চোৱা আমি স্বাস্থ্য ভাল নহয় গাড়ীত ছিট এটা দিয়া সেইটো ক'লেও নুশুনে পায় আজিকালি ল'ৰাবোৰ কিয় জানো কথা নুশুনে

অঁ অঁ হ'ব ধন্যবাদ